অসমৰ শিল্পকলা খণ্ডত আমাৰ নেপালীৰ ভৈলী নাচ হওক গহনা হওক গহনা ফুলি কাণত পিন্ধা ফুলি মালা এইবোৰৰ পৰাই আমাৰ পৰিচয় হয় এই আমি নাচি এইবোৰ কৰি ভাল পাওঁ আমাৰ এইটোৱেই হয় পৰিচয়টো